অসমীয়া সংস্কৃতিত থকা কলাবিলাকৰ ভিতৰত যিবিলাকৰ বিশেষ কাপোৰ কিছুমানৰ বিষয়ে ক'বলৈ গ'লে আমি গামোচাৰ কথা প্ৰথমতেই ক'ব পাৰোঁ জিআই টেগযুক্ত অসমৰ গামোচা লগতে মূগাৰ মেখেলা চাদৰ ৰিহা তাৰপিছত দখনা ধুতি কুৰ্তা আৰনাই সেইবিলাকৰ কথা আমি সহজতে ক'ব পাৰোঁ আৰু শিল্পকলাৰ আন আন সামগ্ৰীবিলাকৰ ভিতৰত ক'বলৈ গ'লে আমাৰ বিহুত ব্যৱহাৰ কৰা সামগ্রীবিলাক হৈছে ঢোল পেঁপা গগনা তাৰপিছত সুতুলি পেঁপা বাঁহী এইবিলাক ব্যৱহাৰ কৰা হয় লগতেই বিহুত আমাৰ মহিলাসকলে পিন্ধে মূগা ৰিহা মূগাৰ চাদৰ মেখেলা জোনবিৰি ঢোলবিৰি গামখাৰু এইবিলাক সামগ্ৰী পিন্ধে তাৰপিছত আমাৰ বড়োসকলৰ বাবে তেওঁলোকৰ দখনা আছে